হেল্ল' কেএফচি লাচিত নগৰ অঁ হয় মই আপোনালোকৰ তাতে এটা অৰ্ডাৰ আছিলে মোৰ টু অৰ্ডাৰ নাম্বাৰ টু জিৰ' ফাইভ চেভেন আচ্ছা মই আপোনালোকৰ মানে এইটোত চি অ' ডি অপচনটো মই দেখা নাই কিন্তু মোৰ এতিয়া চি অ' ডিৰ বাহিৰে মই বেলেগ ৱে মোৰ কনভেনিয়েণ্ট নহ'ব কাৰণ আপোনালোকৰ অকল অনলাইন পেমেণ্টহে অপচন দেখুৱাইছে আৰু যিটো মোৰ কাৰণে কনভেনিয়েণ্ট নহয় চ' কাইণ্ডলি মোৰ অৰ্ডাৰটো কেঞ্চেল কৰি দিয়ক আৰু ইন ফিউচাৰ পাৰিলে আপোনালোকে চি অ' ডিৰ প্ৰভিজনটো ৰাখিব কাৰণ সকলো মানুহৰে অনলাইন পেমেণ্টৰ সুবিধা নাথাকে গতিকে আপোনালোকে কাষ্টমাৰৰ ফালে অকণমান নজৰ দি কাইণ্ডলি চি অ' ডিৰ প্ৰভিজনটো কৰে যেন